আমাৰ আমাৰ অঞ্চললৈ মানুহ প্ৰায় আহেই পিকনিক খাবলৈও আহে মানে জেগা চাবলৈ আৰু এই এনে জেগা আমাৰ ইয়াত আৰু বহুত ধুনীয়া ধুনীয়া জেগা আছে নদী আছে নদী কাষত এনেকৈ ফিল্ড আছে তাৰপৰা এই দুই নং বুলি কয় পিকনিক খাবলৈ আহে তাৰপিছত সেই এনেকৈ পথাৰ আছে এনেকৈ বহুত ডাঙৰ পথাৰ সেই পথাৰ তাৰপিছতে এনেকৈ বাগান আছে চাহ বাগান তাৰমানে আমি দুই চাইডে এনেকৈ এফালে পথাৰ এফালে বাগান মানে মাজে মাজে ৰাস্তাটো এনেকৈ কৰি মানুহ প্ৰায় আহেই খা খৰালিমহীয়া দূৰৰপৰা এনেই টাউনৰ চাইডৰপৰা বিল আছে সেই বিলত সেই বৰশী বৰশী বাবলৈ আহে আকৌ বৰশী বাই পেলাই আকৌ আকৌ এনেকৈ ফৰকাল বতৰ আহিলে এই পথাৰবোৰত পিকনিক খাবলৈ আহে জুম জুম মানুহ গাড়ী ৰখায় ৰখায় প্ৰায় মানুহ তেনেকৈ আহি তেনেকৈ আৰু ইপাৰলৈও যায় আমাৰ এই নদী এখন আছে নদীখন পাৰ হৈ যাবপৰা সুবিধা আছে নাই দলং আছে পাৰতে মানে মানুহো আছে জংঘল বুলি ক'বলৈ নাই আৰু মানুহ আছে তাত মানুহে জেগা চাবলৈ যায় জেগাত এই পিকনিক খাইগৈ আমাৰ ইফালে ধৰ দুই নং বুলি দুই নং বুলি কয় তাৰ ইফালে গৰমপানী ৰিজাৰ্প লাগি আছে সেয়ে তালৈও চাবলৈ আহে মানে ঢেৰ মানুহ তেনেকৈ ইজোৰা সিজোৰা মানুহ জেগা চাবলৈ আহে নদী কাষতে এখন ফিল্ড আছে ফিল্ডত তাতে বলো খেলে বিল আছে বিলত বৰশী বাবলৈও আহে মানে অনেক মানুহ আৰু তেনেকৈ আৰু আহে আহিয়ে থাকে আৰু জেগা চাবলৈ ঠিকে আছে